আমাৰ অঞ্চলৰ মানে আমাৰ অঞ্চলত যিবোৰ আমাৰ অঞ্চলত যিবোৰ আকৰ্ষণীয় দিশ আছে সেইবোৰ হ'ল পৰ্যটকৰ সকলে নাজানাৰ কিছুমান দিশ হ'ল যেনে আছে আমাৰ শিৱদৌল শিৱদৌল এইটো কাৰণে আকৰ্ষণীয় কেন্দ্ৰবিন্দু শিৱসাগৰৰ কাৰণ শিৱদৌল আপোনাৰ বহুত দিনৰ আগতে এই ৰজাসকলে বনাইছিলে বিশেষকে মানে শিৱ পূজা বা তেনেকুৱা পূজা অৰ্চনাৰ কাৰণে আপোনাৰ প্ৰায় বনোৱা আজি আঠশ বছৰমান হৈছে তাত আপোনাৰ শিৱদৌল পাব শিৱদৌলৰ লগতে আপোনাৰ জয়দৌল আছে বিষ্ণুদৌল আছে বিষ্ণুদৌলৰ ওচৰতে আপোনাৰ দেৱী দৌল আছে দেৱী দৌল সেয়া ৰজাসকলে আপোনাৰ মানে পূজা অৰ্চনা কৰিবৰ কাৰণে সেয়া দৌল সজাইছিলে আৰু লগতে আপোনাৰ এশ বিছ পোৰা মানৰ ডাঙৰ এটা পুখুৰী আছে মানে বিশেষকে চাবলগীয়া বাৰু আকৰ্ষণ মানে ধুনীয়া লাগে জেগাডোখৰ শিৱদৌলৰ কাৰণে তাৰ কিনাৰতে আপোনাৰ টাই আহোমসকলৰ ঠিক শিৱদৌলৰ পুখুৰী পাৰতে বুলি ক'ব পাৰি পাৰতে টাই আহোমসকলৰ এটা মিউজিয়াম আছে মানে টাই আহোম ৰজাসকলৰ দিনত যি আপোনাৰ যি বস্তু ধৰক পুৰণা দিনীয়া ৰজাসকলৰ বস্তু সেই বস্তু সংৰক্ষণ কৰি থৈছে আপোনাৰ টাই আহোমৰ হেংদাং বৰটোপ আপোনাৰ গুম চেং এইবোৰ আজিকালিতো বহুতে দেখা নাই কি বস্তু চিনিয়ে নাপায় সেইবিলাক চাব পাৰিব আপুনি আমাৰ শিৱসাগৰ দলৰ পুখুৰী পাৰতে বাওঁফালে লাগিয়ে আছে তাত গৈ আপুনি সেইবিলাক বস্তু চাব পাৰে ৰজা দিনীয়া বহুত দিনৰ আগৰ মানে আহোম ৰজাৰ দিনৰ আৰু শিৱসাগৰ পুখুৰী ঠিক কাষতে ধৰক তাৰপাছত আমাৰ ৰংঘৰ আছে ৰংঘৰ বনাইছিলে ৰজাই যি খেল ধেমালি ইত্যাদি মনোৰঞ্জনৰ কাৰণে ৰংঘৰ বনাইছিলে ৰংঘৰটো ধুনীয়া চাবলগীয়া আকৰ্ষণীয় দুমহলীয়াকে বনাইছে আপোনাৰ তাত যিবোৰ বস্তু ব্যৱহাৰ কৰা হৈছে আপোনাৰ মানে কৃত্ৰিম বস্তু একো নাই চব নেচাৰেল বস্তু লগাইছে আপোনাৰ হাঁহ কণী বৰা চাউল ইত্যাদি দি আপোনাৰ মানে দেৱালবোৰ বনাইছিলে ঘৰটো বনাইছিলে ধুনীয়াকে বনাইছিলে তাত মানে ডাঙৰ ফিল্ড ফিল্ডৰ মাজতে আপোনাৰ ৰংঘৰ আছে চবফালে আপোনাৰ খেল ধেমালি বা ৰজা দিনত যি যি খেল হয় কিবা কিবা হয় সেই খেল উপভোগ কৰিবৰ কাৰণে ৰজাই ৰংঘৰ বনাইছিলে ৰংঘৰ বনাইছিলে ৰংঘৰৰ ওপৰত মহলত ৰজা বহে ৰজা বহি খেল উপভোগ কৰে ধুনীয়াকে বনাইছে মানে আপোনাৰ এইবোৰ কৃত্ৰিমভাৱে নহয় চব আপোনাৰ অৰ্গেনিক আপোনাৰ ধৰক লগাইছিলে ইটা আপোনাৰ বা দেৱালত যি যি ব্যৱহাৰ কৰিছিলে চাউল বৰা চাউল হাঁহ কণী ইত্যাদি ইত্যাদি তেনেকুৱা ধৰণৰ তাৰপাছত আপোনাৰ তাৰ কিনাৰতে আমাৰ অলপ দূৰ গৈ তাত পাব কাৰেংঘৰ কাৰেংঘৰটো সাতমহলীয়া এতিয়া বিশেষকে কেই মহলমান তলত আছে আণ্ডাৰগাউন হয় আৰু সুৰংগ আছে সুৰংগটো তাৰ পৰা আছিলে আপোনাৰ শিৱদৌললৈকে আকৌ শিৱদৌলৰ পৰা আপোনাৰ ৰংঘৰলৈকে তেনেকে তলে তলে সুৰংগ আছিলে তাত ৰজাৰ থকাৰ ঘৰ আছিলে কাৰেং আৰু ৰাজ কাৰেংটো ৰজা থাকে সেইটোও ঠিক তেনেধৰণে বনাইছিলে ধৰক যিবোৰ দেৱাল বনাইছিলে তাত আপোনাৰ সেইবোৰ হাঁহ কণী বৰা চাউল ইত্যাদি ইত্যাদি দি আৰু যিটো প্ৰচেছত বনাইছে বা যিটো পদ্ধতিৰে বনাইছে ধুনীয়া আৰু চাবলগীয়া ধৰক তাত সাতমহলো আছে তলত আপোনাৰ আণ্ডাৰগাউন তাৰপাছত আপোনাৰ যিবোৰ দৰ্জা বা যিবোৰ খিৰিকী আকৌ ৰজা দিনততো আপোনাৰ এই বিজুলী ব্যৱহাৰ নহয় যেনেকে চাকি বা মম জ্বলাবলৈ যি পদ্ধতি ব্যৱহাৰ কৰিছিলে যেনেকে দেৱালত যি যি চিষ্টেম কৰিছিলে বা পদ্ধতি কৰি থৈছে সেইবিলাক আপোনাৰ চাবলগীয়া তাপা এজনা মন্দিৰ বনাই থৈছে তাত মন্দিৰজনা আপোনাৰ ধৰক মানে মেডিটেশ্যনৰ বা আপোনাৰ ধ্যান কৰিব কাৰণে আগত স্বৰ্গদেউসকলৰ যি ধুনীয়াকে বনাইছে ধৰক বনোৱাৰ উপৰিও মন্দিৰ ভিতৰত আপোনাৰ যেতিয়া আপোনাৰ পূজা অৰ্চনা কৰে তেওঁলোকে মানে বেলেগ এটা শক্তি পায় বুলি কয় আৰু দেখিবলৈও বিশেষ মন্দিৰ বুলি ক'লেতো জানেই কেনেকুৱা জোঙা ওপৰলে কিন্তু তাত এনেকুৱা ধুনীয়াকে বনোৱা আছে আপুনি দেখিলে বা তেতিয়া গম পাব কি ধুনীয়াকে কৰা আছে তাৰপা তলত তলৰ মহলত ৰাণী থাকে ৰাণীৰ ৰাজ কাৰেঙত কাৰেঙৰ তলত ধুনীয়াকে বনোৱা আছে চাবলগীয়া মানে বিশেষকে তাৰপাছত ওচৰতে অলপ দূৰ গৈ আপুনি পাব জয়দৌল জয়দৌল বনাইছিলে জয়মতীৰ কাৰণে গদাধৰ সিংহই আৰু লগত পুখুৰীও আছে আটাইতকৈ ডাঙৰ পুখুৰী জয়সাগৰ পুখুৰী ধৰক তাত আপোনাৰ জয়দৌল পাব জয়দৌলৰ লগতে ওচৰতে পাব আপুনি জেৰেঙা পথাৰ জেৰেঙা পথাৰ হ'ল আপোনাৰ গদাধৰ সিংহ জয়মতী পত্নীৰ জয়মতীক তাত শাস্তি দিছিলে সেই শাস্তি দিয়াত যিডোখৰ ঠাই হয় সেইডোখৰক জেৰেঙা পথাৰ বুলি কয় তাত কেটকোৰা গছ আছিলে কেটকোৰা গছত জয়মতীক গদাধৰ সিংহৰ পত্নী স্বৰ্গদেউ গদাধৰ সিংহৰ পত্নী জয়মতীক তাত যেতিয়া গদাধৰ সিংহৰ আপোনাৰ পলাই গৈছিলে বা বিচাৰি ফুৰিছিলে শত্ৰুৱে তেতিয়া গদাধৰ সিংহক নাপায় জয়মতীক আনি গদাধৰ সিংহৰ বিষয়ে সোধ পোছ কৰিছিল ঠিক সোধ পোছ কৰোঁতে নোকোৱা বাবেই তাত আপোনাৰ যিবোৰ কেটকোৰা গছ আছিল সেই কেটকোৰা গছবোৰ বা কেটকোৰা গছত বান্ধি শাস্তি দিছিলে তাতে জয়মতীৰ বিয়োগ হৈছিলে মানে মৰিছিলে মৃত্যু হৈছিলে সেইকাৰণে সেইকাৰণে ধৰক সেই জেগা টুকুৰা নাম জেৰেঙা পথাৰ ৰখা হৈছিলে তাৰপাছত আপুনি পাব গোলাঘৰ গোলাঘৰ বনাইছিলে শিৱসাগৰতে আছে গোলাঘৰ বনাইছিলে তাত ৰজাই গোলা কৰিছিলে মানে খেল কৰিছিলে তাকো ধৰক সকলোৱে মিলি নহয় কিছুমান স্পিচিয়েল বা বিশেষ বিশেষ ব্যক্তি বা বিশেষ বিশেষ মানুহ লৈ তাত খেল কৰিছিলে সেইকাৰণে সেইটোক কোৱা হয় গোলাঘৰ তাৰপাছত আপোনাৰ যিখন আমাৰ পক্ষী অভয়াৰণ্য পানী দিহিং পক্ষী অভয়াৰণ্য যে কৈছোঁ তাত আপোনাৰ চাবলগীয়া বুলি ক'বলে গ'লে ধুনীয়া ধুনীয়া বিশেষ প্ৰজাতি আপুনি চৰাই বিশেষ চৰাই চিৰিকতিৰ কাৰণে বিখ্যাত যিটো আপোনাৰ পানী দিহিং অভয়াৰণ্য বুলি কোৱা হয় সেই জেগাটুকুৰা আপুনি চৌগোৱা বুলি কয় এনে চৌগোৱা পৰে আৰু জেগাটুকুৰাত আপোনাৰ পানী দিহিং অভয়াৰণ্য বিখ্যাত এইটো কাৰণে কাৰণ তাত বিভিন্ন ধৰণৰ শ শ প্ৰজাতি আপুনি চৰাই দেখিবলৈ পাব তাত যেনে আপুনি দেওহাঁহ ডাঙৰ ডাঙৰ ৰাজহাঁহটো উৰিব পৰা তাৰ প্ৰজাতি আপুনি এটাই নহয় ধৰক কেবাটাও প্ৰজাতি পাব তাত দেওহাঁহৰ তাৰপাছত আপোনাৰ চৰাই বিভিন্ন ধৰণৰ চৰাই আমি কিছু নামেই চিনি নেপাওঁ কিন্তু তাত বিভিন্ন ধৰণৰ চৰাই এতিয়া এই জানুৱাৰী ফেব্ৰুৱাৰী মাৰ্চলৈকে এইকিটা মাহত আপুনি এই বহুত বহুত দেখিবলে পায় আৰু এইকিটা মাহত সাংঘাটিককে আহে কাৰণ বাকী মাহবোৰত কি হয় আপোনাৰ বাৰিষা হৈ যায় বাৰিষা তালেই যাবলৈ অলপ দিগদাৰ হৈ যায় কিন্তু জানুৱাৰী ফেব্ৰুৱাৰী মাৰ্চ লাষ্ট এপ্ৰিললৈকে আপুনি বা আপোনালোকে যদি যায় তাত এটা বিভিন্ন মানে ধুনীয়া এটা প্ৰাকৃতিক সৌন্দৰ্য লগতে মানে ধুনীয়া ধুনীয়া চৰাই চিৰিকটি দেখিবলৈ পাব সেইকাৰণে সেই অভয়াৰণ্যখনক পানী দিহিং পক্ষী অভয়াৰণ্য বুলি কোৱা হয় পক্ষী বিখ্যাত তাৰ লগতে আছে আপোনাৰ নাজিৰা আমাৰ চৰাইদেউ পৰে চৰাইদেউত আপোনাৰ মানে ৰজাৰ দিনৰ আমাৰ যিবোৰ আহোম স্বৰ্গদেউসকল আছিলে সেই স্বৰ্গদেউসকলৰ আপোনাৰ মৈদাম আছে মৈদাম এটা এটা মৈদাম আপোনাৰ মানে এক বিঘা ডেৰ বিঘামান মাটিৰ মাটিৰ বনোৱা হয় মাটিত বনায় আৰু কমেও আপোনাৰ ওখ হৈ আপোনাৰ ধৰক দছ ফুট পোন্ধৰ ফুট বিছ ফুটলৈকে ওখ ওখ মৈদাম বনায় ডাঙৰ ডাঙৰ মাটিৰে সেই মৈদামবোৰ বনাইছিলে ৰজা দিনত টুকুৰি মানে মাটি কাটি হাতে হাতে নি ডাঙৰ ডাঙৰ মৈদাম বনায় যিজন ডাঙৰ ৰজা ধৰক সেইজনক ডাঙৰকে বনায় আৰু মৈদামবোৰৰ তলত নাহৰ কাঠ দিয়া থাকে নাহৰ কাঠ দি ধুনীয়াকে বনোৱা হয় তেনেকে তাত গ'লে আপোনালোকে মৈদাম চাব পাৰিব মৈদামৰ লগতে ওচৰতে আপোনাৰ আছে ওচৰত আপোনাৰ আছে ধৰক বৰশীল বৰশীল বুলি কয় বৰশীল বিখ্যাত এইটো কাৰণে তাত স্বৰ্গদেউ গদাধৰ সিংহই পলাই যাওঁতে সেই নদীয়েদি শিলৰ পাহাৰ যিহেতু পাৰ হৈ যাওঁতে তাত নদীৰ পাৰত যিবোৰ শিল আছিলে শিলত খোজ থাকি গৈছে খোজবোৰ চাবলৈকে বা সেই খোজবোৰৰ কাৰণে জেগাডোখৰ বিখ্যাত তেনেকে পূৰ্বপুৰুষৰ দিনৰ পৰা চলি আহিছে এইটো গদাধৰ সিংহৰ খোজ ঠিক তেনেধৰণে আজিলেও তেনেকেই আছে সেইবোৰ শিল আপোনালোকে তাত গ'লে দেখা পাব ধৰক সেই শিলবোৰত আপোনাৰ ভৰিৰ খোজ আছে মানুহৰ সেই খোজবোৰকে আপোনাৰ লোকবিশ্বাস অনুযায়ী এই খোজবোৰ গদাধৰ সিংহৰ স্বৰ্গদেউ গদাধৰ সিংহৰ খোজ বুলি কোৱা হয় তেনেকে ধৰণে আপোনালোক চাবলে আহিব পাৰে